ওঠৰ আগষ্ট দুহেজাৰ তেৰ বিশ জুন দুই হেজাৰ চৈধ্য একৈছ নবেম্বৰ দুই হেজাৰ বিশ পাঁচ জুলাই দুই হেজাৰ পাঁচ ওঠৰ জানুৱাৰী দুই হেজাৰ দহ